বৰ্ণসংকৰ আৰু স্থানীয় গৰুৰ মাজত মানে পাৰ্থক্য এইটোৱে বৰ্ণসংকৰ যিবিলাক গৰু সেইবিলাক মানে কৃত্ৰিম প্ৰজনন কৰা হয় সিহঁতক আৰু সিহঁতৰ খাদ্যখিনি কৃত্ৰিম কৰাৰ কাৰণে মানে সিহঁতৰ খাদ্যখিনি ভাল হ'ব লাগে আৰু সদায় ডক্টৰৰ পৰামৰ্শ লৈ তেওঁলোকক লালন পালন কৰিব লাগে খুৱাব লাগে দানা পানী দিব লাগে আৰু পোৱালিও যথেষ্ট মজবুত হয় কৃত্ৰিম কাৰণে কিন্তু চব মানুহে বৰ্ণসংকৰ গৰু মানে পুহিবলৈ অলপ দিগদাৰ হয় কাৰণ আৰ্থিকভাৱে যিবোৰ দুৰ্বল সেইবিলাক মানুহে বৰ্ণসংকৰ জাতৰ গৰুটো মানে হেৰি প্ৰতিপাল কৰিবলৈ অলপ টান হয় কিন্তু যিবিলাকৰ আৰ্থিক অৱস্থা সবল তেওঁলোকে পাৰে আৰু বৰ্ণসংকৰ গৰুৰপৰা মানে উপকৃত এইটোৱেই আমাৰ স্থানীয় গৰুতকৈ সেই গৰুবিলাকৰ মানে গাখীৰটো বেছি হয় আৰু এজনী এজনী গৰুৰ মানে দহ বিছ লিটাৰলৈকে গাখীৰ হয় হোৱাৰ মানে হোৱাব পাৰে সেই অনুপাতে তেওঁলোকক খাদ্যও দিব লাগিব ভাল ভাল খাদ্য দিব লাগিব আৰু ডক্টৰৰ হতুৱাই বেজী দিয়াব লাগিব গাখীৰটো বেছিকৈ ওলাবৰ কাৰণে কিন্তু আমাৰ স্থানীয় গৰু যিবিলাক সিমানখিনি মানুহে যত্ন নকৰে আৰু বছৰেকৰ মূৰত পোৱালিটো হ'ল আৰু ধৰক ঘাঁহ পানীকে খোৱালৈ আৰু গাখীৰ যিকণ ওলায় সেইকণতে সন্তুষ্ট থাকিলে বৰ্ণসংকৰ গৰুবিলাক সেইখিনি মানে কেনেকুৱা মানুহৰ কাৰণে যি মানে মই গৰুকে প্ৰতিপাল কৰিম বুলি ভাবিছে বা গাখীৰকে তেওঁ যি তাৰমানে ব্যৱসায় বুলি লয় সেই ব্যৱসায় লোৱা ব্যৱসায়ৰ ভিত্তিত যিখিনিয়ে মানে পোহে তেওঁলোকে স্থানীয় গুৰু নপঢ়ে তেওঁলোকে সদায় বৰ্ণসংকৰ গৰু পোহে আৰু সেই গৰুখিনিৰপৰাই তেওঁলোকৰ গোটেই পৰিয়ালটো চলি থাকে কাৰণ গাখীৰৰ পৰিমাণটো বেছি আৰু খাওঁ খুওৱাটো আৰু কি আৰু গাখীৰৰ পৰিমাণ যেতিয়া বেছি হ'ব গাখীৰখিনি বিক্ৰী কৰিও তেওঁলোকৰ যিখিনি আহাৰ লাগে সেইখিনিয়ে আহাৰ দিব দিব পাৰিব সেইটো কাৰণে বৰ্ণ যেতিয়া আপুনি ধৰি ল'ব যে মই গৰু পালনটোকে মই বাচি ল'ম সেই গৰু পালনটো আপুনি যেতিয়া বাচি ল'ব তেতিয়া কিন্তু বৰ্ণসংকৰ গৰুৰপৰা বেছি উপকৃত হয় আমাৰ স্থানীয় গৰুৰপৰা সিমানখিনি উপকৃত নহয় আৰু বৰ্ণসংকৰ গৰুৰ পোৱালিও সোনকালেই ডাঙৰ হয় আৰু বহুত মানে শকত আৱত মজবুত হয় আমাৰ স্থানীয় গৰু কিছুমানৰ পোৱালি শকত আৱত বা মজবুত হয় কিন্তু সিমান এটা নহয়গৈ মানে যিমানটো হ'ব লাগে কাৰণে কোনো ডাক্তৰৰ পৰামৰ্শ নলয় স্থানীয় গৰুৰ বা কিবা অসুখ এটা হ'লেহে বেজীটো দিব এনেই বেজী দিয়াৰ কোনো হেৰি নাই কিন্তু বৰ্ণসংকৰ গৰুৰ মানে তেওঁলোক সদায় চফা জেগাত থাকিব লাগিব দানা পানী ডক্টৰৰ পৰামৰ্শমতে কৰিব লাগিব তেতিয়াহে মানে তেতিয়া বৰ্ণসংকৰ গৰুৰ লাভটো বেছি আৰু আমাৰ স্থানীয় গৰু লাভটো কম